হেল্ল' অ' বাইদেউ বিয়াত যাব না আমি আহিছো ওলাই অল ওলাব লাগিছিল আপুনি ওলাইছে হয় নেকি এই কি পিন্ধি যাব পাটৰ নে মুগাযোৰ অয় হ'লে মইও পাটৰযোৰাই ওলাম নেকি

অ' মইও সেইদিনা সেই অ' দে কওক মই অৰ্ডাৰ দিয়া যোৰা পিন্ধি যাবনে বাইদেউ

অ' অ' অ' এই মইও সেইগিলা খালি ঘিউ দিয়া এই গেছ হয় ঘিউ দিয়া না পোলাও মখা যে ঘি দি কাজু বাদাম দিব কিবা দিব হয় অ' হে সেই সোপা খালেও গ'তে অসুখ হয় অ' সেই খোৱাত কৰি তাত কৰি অ' তৰকাৰী অ' সেইয়ে আগৰ দিনতে ভাল আছিল হয়না অ' অ' অ' পেটে নামানে কিমান ধৰণৰ খোৱা বোৱা ও আমি ইমান খাব নোৱাৰো ন হ'ব দিয়ক হ'ব দিয়ক অ' হ'ব দিয়ক অ' অ' অ' অ' অ'অ' দিয়ক দিয়ক মই ফোনটো কাটো দে